ব্যক্তিগতভাৱে মই এজন চিনেমা প্ৰিয় ব্যক্তি চিনেমা চাই ভাল পাওঁ আৰু মোৰ কেইবাজনো তাৰকাক মই খুব ভাল পাওঁ মোৰ জীৱনত তেওঁলোকৰ চিনেমা চাই ভালপাওঁ আৰু তেওঁলোকক লগ পাব বিচাৰোঁ যেনে আমাৰ অমিতাভ বচ্চন অমিতাভ বচ্চনক মই লগ পাব বিচাৰোঁ তেখেত তেখেতক বহুত ভাল পাওঁ তেখেতৰ বহুত চিনেমা মই চাইছোঁ তেখেতৰ এক্টিঙৰ মই ফেন হয় তেওঁ যি ইমান সুন্দৰ এক্টিং কৰে তেখেতক মই লগ পাব বিচাৰোঁ কাৰণ তেখেতৰ পৰা তেখেতৰ পৰা মই শিকিব বিচাৰোঁ কেনেকে মানুহে এজন মানুহ এজন ডিচিপ্লিন হ'ব লাগে ডিচিপ্লিন লাইফ এটা কেনেকে পাৰ কৰিব পাৰি কিমান পাংচুৱেল হ'ব লাগে মানুহ কেনেকে এটা ডিচিপ্লিন লাইফ পাৰ কৰি কেনেকে মানুহ এজন চাকচেছ হ'ব পাৰে জীৱনত জীৱনত কিদৰে আমি আগবাঢ়িব লাগে নিজকে এজন চাক্চেছফুল ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিবলৈ সেই কথা মই তেওঁৰ পৰাই জানিব বিচাৰোঁ আৰু এটা কথা তেওঁৰ পৰা জানিব বিচাৰিম তেওঁ ইমান ইয়ং কেনেকৈ হৈ আছে এই বয়সতো এজন এতিয়াও এজন তেওঁ ত্ৰিছ চল্লিছ বছৰীয়া যুৱকৰ নিচিনা তেওঁ এজন কৰ্মঠ ব্যক্তি হৈ আছে তেওঁৰ পৰা এইটো জানিব বিচাৰোঁ তেওঁৰ খাদ্যাভাস মই জানিব বিচাৰোঁ তেওঁৰ জীৱন শৈলীটোৰ বিষয়ে মই লাইফ ষ্টাইলটোৰ বিষয়ে জানিব বিচাৰোঁ আৰু এজন তাৰকা মই ভাল পাওঁ আমিৰ খান আমিৰ খানৰ তেওঁৰ যি ভাৰ্চেটাইলিৰ্টি চিনেমাবিলাকক লৈ এখন চিনেমাত এটা বেলেগ এক্টিং পিছৰ চিনেমাখনত এটা বেলেগ কেনেকৈ ইমান সোনকালে নিজকে চেইঞ্জ কৰি দিব পাৰে কেনেকৈ এটা কেৰেক্টাৰৰ ভিতৰত ইমান সোমাই যাব বিচাৰে পাৰে তেওঁৰ পৰা মই এইটো জানিব বিচাৰোঁ তেওঁ নিজৰ হেল্থটো কেনেকে এখন চিনেমাৰ কাৰণে ৰেডী কৰি লয় এতিয়া কোনোবা এখন চিনেমাত শকত হ'ব লাগে তেওঁ শকত হৈ যায় কেনেকৈ কিছুমান চিনেমাত তেওঁৰ ছিক্স পেক উলিয়াব লাগে তেওঁ ছিক্স পেক কেনেকৈ উলিয়ায় এইবিলাক মই তেওঁৰ পৰা মই জানিব বিচাৰোঁ আৰু তেওঁক ব্যক্তিগতভাৱে মই লগ পাব বিচাৰোঁ কথা পাতিব বিচাৰোঁ আৰু তেওঁৰ লগত অকণ সময় অতিবাহিত কৰিব বিচাৰোঁ আৰু এজন তাৰকা মই ভাল পাওঁ অক্ষয় কুমাৰ অক্ষয় কুমাৰ মোৰ মই একচম চিনেমা বিলাক সৰুতে খুব চাইছোঁ আৰু তেওঁৰ কমেডীটো কমেডী এক্টিঙো ভাল লাগে আৰু মই তেওঁক ব্যক্তিগতভাৱে লগ পাব বিচাৰোঁ আৰু তেওঁৰ পৰা জানিব বিচাৰোঁ কেনেকৈ এটা সুন্দৰ জীৱন শৈলী মেইনটেইন কৰিব লাগে তেওঁৰ পৰা জানিব বিচাৰোঁ

সোনকালে ৰাতি শুই পেলাই ৰাতিপুৱা সোনকালে উঠি যি এক্সাৰচাইজ কৰে সেই এক্সাৰচাইজ বিলাকৰ বিষয়ে মই তেওঁৰ পৰা জানিব বিচাৰোঁ চাইক্লিং কৰে তেওঁ কোনো পাৰ্টি চাৰ্টিত অংশগ্ৰহণ নকৰে বুলি শুনিব পাইছোঁ গতিকে মই তেওঁৰ পৰা এইখিনি কথা জানিব বিচাৰোঁ কিছুমান টিপছ হেল্থ টিপছ ল'ব বিচাৰোঁ মই অক্ষয় কুমাৰৰ পৰা আৰু এক্সাৰচাইজ কোনবিলাক এক্সাৰচাইজ কৰিলে আমাৰ জীৱনত আমি কেনে ধৰণৰ সুফল পাব পাৰোঁ তেওঁৰ পৰা জানিব বিচাৰোঁ তেওঁ ৰাতি সোনকালে শুৱে কি খাই কি খাই তেওঁ ৰাতি শুৱে তেওঁ এক্সাৰচাইজ কৰিবলে যোৱাৰ আগত কি খাই যায় আহি পেলাই তেওঁ কি খায় তেওঁৰ যোনটো খাদ্যাভাস খাদ্যাভাসটোৰ বিষয়ে মই অকণ জানিব বিচাৰোঁ তেওঁৰ জীৱন শৈলীৰ বিষয়ে জানিব বিচাৰোঁ আৰু একচন চিন বিলাক কৰোঁতে তেওঁ যে কোনো ষ্টাণ্টৰ সহায় নোলোৱাকৈ কৰে কেনেকে কৰে সেয়ে জানিব বিচাৰোঁ আৰু তেওঁৰ এক্টিঙৰো মই ফেন হয় তেওঁৰ এক্টিঙো বৰ ধুনীয়া এক্টিং কৰে বিশেষকৈ তেওঁ কমেডী এক্টিংবিলাক বৰ ভাল লাগে তেওঁৰ কমেডী হেৰাফেৰী ফিৰ হেৰাফেৰী তাৰপিছত আৰু আমাৰ দিৱানা হোৱা পাগল এইবিলাক চিনেমা তেওঁৰ চাইছোঁ আৰু ভাল লাগিছে তেওঁৰ সেই কমেডী চিনেমাবিলাক চাই খুব ভাল পাওঁ আৰু তেওঁৰ কমেডী টাইমিংটোৰ বিষয়ে তেওঁৰ পৰা মই জানিব বিচাৰিম তেওঁ সঁচাকে এজন সুদক্ষ বলিউড তাৰকা আৰু তেওঁক মই লগ পাব বিচাৰোঁ আৰু এজন তাৰকা আছে আমাৰ টাইগাৰ শ্ৰফ টাইগাৰ শ্ৰফ এজন নতুন এজন তাৰকা তেওঁৰ মই কেইখনমান চিনেমা চাইছোঁ বৰ ভাল লাগিছে আৰু তেওঁক ব্যক্তিগতভাৱে মই লগ পাব বিচাৰোঁ আৰু তেওঁৰ পৰা জানিব বিচাৰোঁ তেওঁ কেনেধৰণে ইমান মানে এক্টিঙৰ লগতে তেওঁ বিভিন্ন এক্সাৰচাইজ কৰে বিভিন্ন খেলৰ লগতো জড়িত তেওঁ ফুটবলো খেলে তাৰপিছত তাৰমানে জিমনাষ্টিকো কৰে তেওঁৰ পৰা মই জানিব বিচাৰিম যে তেওঁ কেনেদৰে এই এই জীৱন শৈলীটো মেইনটেইন কৰে কি খাদ্যাভাস কি তেওঁৰ লাইফষ্টাইল কি তেওঁ কি কি ৰুটিন মেইনটেইন কৰে এইবিলাক মই জানিব বিচাৰিম তেওঁক লগ পালে একান্ত ব্যক্তিগতভাৱে তেওঁক লগ পাব বিচাৰোঁ এনেকে লগ পাই থাকিলে তেওঁক বহুত অভিজ্ঞতা হ'ব তেওঁৰ পৰা অভিজ্ঞতা গোটাব বিচাৰোঁ জীৱনত আগুৱাই যাবলৈ এনেকুৱা ধৰণৰ তাৰকা বিলাকৰ অভিজ্ঞতা পালে আমাৰ ভাল হয় সুবিধা হয় জীৱনটো এটা নিৰ্দিষ্ট জেগাত উপস্থাপন কৰিবলৈ চাকচেছ হ'বলৈ গতিকে আমি মই এই তাৰকাসকলৰ ভাল পাওঁ আৰু এই তাৰকাসকলক মই একান্ত ব্যক্তিগতভাৱে লগ পাব বিচাৰোঁ জীৱনত যাতে এবাৰ হ'লেও তেওঁলোকক লগ পাই মোৰ মানে জীৱনটো ধন্য হওক আৰু তেওঁলোকৰ পৰা বহুত শিকিব লগা আছে সেইখিনি শিকিম আৰু তেওঁলোকৰ লগত কথা পাতি সেই তেওঁলোকে দিয়া দিহা পৰামৰ্শ বিলাক লৈ মই আগুৱাই যাব চেষ্টা কৰিম এইয়া আৰু এনেকেই আমি তাৰকাসকলৰ লগত নিজকে নিজৰ জীৱনটোৰ জীৱন শৈলীটো তাৰকাসকলৰ সৈতে মিলাই চলিবলৈ চেষ্টা কৰিলে আমি সঁচাকেই এদিন চাক্চেছ হ'ম আৰু তেওঁলোকৰ কৰ্ম উদ্যম তেওঁলোকৰ কৰ্ম স্পৃহাৰ পৰা আকৰ্ষিত হৈ আমিও কৰ্ম কৰি যাবলৈ আগ্ৰহী হ'ম কাৰণ তেওঁলোক আমাৰ ৰ'ল মডেল তেওঁলোকক চাই চাই আমি বহুত কথা শিকোঁ